অঁ কোনে কৈছে অঁ লাগিছে অঁ বাইদেউঅ কওকচোন কি লাগিব আপোনাক কি লাগিছিলে অঁ কওকচোন আপোনাক কি কি চবজি লাগিব মোৰ ওচৰত কেবাবিধৰো চবজি পোৱা যাব অঁ মোৰ ওচৰত আছে বন্ধাকবি ফুলকবি ফ্ৰেন্সবিন ৰঙালাও বেঙেনা ধনীয়া আলু আৰু কিবাকিবি কবি দহ কেজি আৰু আলু দছ কেজি ন' অঁ অঁ কবি যদি দহ কেজি হয় এক কেজিত বিশ টকাকৈ হ'ব আলু হ'লে মানে এক কেজিত বিশ টকা তেনেকৈ একেটা দামতে অঁ অঁ আপোনাক ডেলিভাৰী দিব লাগিব ন' হেইটো অলপ বেছি পৰিব চবজি দামতকৈ অঁ ঠিক আছে আমি মই পঠিয়াই দিম বাৰু